মই ৰাতিপুৱা উঠি গৰু গৰু গৰু দুটা ওলাও ওলাই কিনে বান্ধি গোঁহালিটো চাফা কৰোঁ তাৰপিছত পানী গৰম কৰি গৰুক দানা দিওঁ দানা দি খোৱাই ধোৱাই নটা মান বজাত পথাৰত দি আহোঁ তাৰপা আৰু দুপৰীয়া বাৰ বজাত মই গৰুটো গৰু দুটা লাৰি দি আহোঁ আৰু তাৰোপৰি গৰুৰ বেমাৰ এইবাৰ নতুনকে এটা ভাইৰাছ আহিছিল লানপিং ভাইৰাছ যিটো ভাইৰাছে অল বডীটোত একদম তাৰমানে ডবৰা ডবৰি হৈ গোটেই বডীটো তাৰমানে আগ্ৰাস কৰিছিল তাৰফলত গৰুটো গৰু দুয়োটাই তাৰমানে জ্বৰ আৰু একোৱেই দানা খাদ্য একোৱেই খোৱা নাছিল তাৰ ফলত আমাৰ বহুত ঘৰত বহুত অশান্তি হৈছিল আৰু বহুত দুখ পাইছিলোঁ তাৰ ৰাতি তাৰ ডক্তৰ ভগদত্ত দে ডক্তৰ ভগদত্ত আহি আমাৰ গৰুক চোৱাচিতা কৰে তেখেতে আহি গৰু বেজী দিছিল আৰু মোটামুটি এসপ্তাহ ট্ৰিটমেণ্ট কৰিছিল তাৰপিছত অনুক্ৰমে সেই ভাইৰাছটো লাহে লাহে ভাল হৈ আহিছিল আৰু এদিন দুদিনকৈ গৰুটো ভালৰ পিনে আহিল তাৰ এনেকৈয়ে তাৰমানে তাৰমানে ভাইৰাছটো নোহোৱা কৰিলে বেজী দি আৰ তাৰপিছত আৰু গধূলি হ'লে সন্ধিয়া হ'লে চোতালৰ আগত বান্ধি থওঁ তাৰপিছত ৰাতি শুবৰ সময়ত গোঁহালিত বান্ধো এনেকৈয়ে তাৰমানে পালন পালন কৰোঁ অঁ গৰুক আমি দানাত চাপৰ দিওঁ ফলিচ দিওঁ আৰু আপোনাৰ চেলাৰৰ মল দিওঁ দি গৰম কৰি উহাই মিক্স কৰি তাৰমানে তেনেকৈয়ে দানা খুৱাওঁ